হেল্ল' ভাইটি অঁ মই যে অৰ্দাৰটো দিছিলোঁ চিকেন বিৰিয়ানী অঁ সেইটো মোক নালাগে দেই মই কেনচেল কৰিলোঁ অঁ মই যে তোমাক অনলাইনত হেৰি পইচাটো যে দি দিছিলোঁ সেইটো মোক ৰিফাণ্ড কৰি দিবা দেই অঁ অঁ মোক মানে নালাগে অৰ্দাৰটো হাঁ কেনচেল কৰিছোঁ ঠিক আছে হ'ব দিয়া